মই পঢ়ি ভাল পোৱা এখন কিতাপ হৈছে সাউদৰ পুতেকে নাওঁ মেলি যায় এইখন পঢ়ি মই বহুত ভাল পাওঁ হোমেন বৰগোহাঞিদেৱৰ এইখন এখন কিতাপ হয় সেই কিতাপখনত যিদৰে তেওঁ শৈশৱ কৈশোৰ কালৰ বৰ্ণনা কৰিছে সেয়া পঢ়ি মই বহুত ভাল পাওঁ আৰু সেইখিনি পঢ়ি বহুতবাৰ অনুপ্ৰাণিত হৈছোঁ বুলি ভাবোঁ মই সেইকাৰণে সেইবাবেই সেই কিতাপখন মই একাধিকবাৰ পঢ়িছোঁ

আৰু তাত যিদৰে চৰিত্ৰবোৰৰ বৰ্ণন কৰিছে সেইবিলাকৰ বাবেও মই সেইখন বাৰে বাৰে পঢ়িছোঁ বুলি ভাবোঁ আৰু মই সকলোকে সেই কিতাপখন পঢ়িবলৈ কম যাতে তাৰ পৰা অনুপ্ৰাণিত হ'ব পাৰে আৰু বিভিন্ন কাম কৰিবলৈ আৰু সেই কিতাপখনৰ লগত শৈশৱ বা কৈশোৰ কালত যদি পঢ়ে সেই কিতাপখন বহুতেই তাৰ লগত নিজৰ মিল দেখা পাব বা সেই সেই বয়সৰ ছাত্ৰ ছাত্ৰীসকলে মিল দেখা পাব আৰু যদি সেই কিতাপখন চিনেমা হিচাপে নিৰ্মিত হয় তেতিয়া বহুতৰ বহুত লাভ হ'ব বুলি মই ভাবোঁ সেই ছবিখনত চৰিত্ৰসমূহ অভিনয় কৰিবলৈ বহুত ভাল হ'ব আৰু সেইখন চাই ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত ধণাত্মক প্ৰভাৱ পৰিব বুলি মই ভাবোঁ

চৰিত্ৰসমূহ ইমানেই সুন্দৰভাৱে বৰ্ণনা কৰিছে যে সেইখন চিনেমা হিচাপে ওলালে সুন্দৰকৈ অভিনয় কৰিব পাৰিব